বৰ্তমানলৈকে মোৰ তেনেকুৱা বিশেষ অভিজ্ঞতা নাই বাৰু কিন্তু মই আগলৈ য গৈ যদি কেতিয়াবা এই ধৰণৰ কাম কৰাৰ সুযোগ পাওঁ তেতিয়াহ'লে মই নিশ্চয় কৰিম কাৰণ এই কামটো কৰিলে মোৰ নিজৰ অসমীয়াৰ প্ৰতি মোৰ যিখিনি জ্ঞান আছে অসমীয়া ভাষাটোক লৈ যিখিনি জ্ঞান আছে সেইখিনি বহুতখিনি আগবাঢ়িব ছ' মই আগলৈ গৈ যদি মই তেনেকুৱা ধৰণৰ কিবা কাম কৰিবলৈ পাওঁ মই নিশ্চয় কৰিম